মোৰ বৰ্তমান অৱগত খুচুৰা বা আৰু পাইকাৰী সামগ্ৰীসমূহৰ ভিতৰত এই ধৰি লওক কাপোৰ শাক পাচলি গেলামাল সামগ্ৰীবিলাক ফাৰ্ণিচাৰ বস্তু মাছ মাংস কণী গাখীৰ আৰু এই প্লাষ্টিকৰ সামগ্ৰী কিছুমান এনেকুৱাবিলাকৰে ক'ব পাৰি আৰু এতিয়া কাপোৰ বিষয়ে ক'বলৈ গ'লে মানে কি এইটো মানে বেপাৰীবিলাকে কি কৰে আপোনাৰ যেতিয়া বিহু পূজা এনেকুৱাবোৰ আহে তেতিয়া তেওঁলোকে মানে যিটো দাম তাতকৈ দুই তিনিগুণ বেছি অধিক দামত বিক্ৰী কৰে আৰু তে তেতিয়া মানে মানুহৰ কাষ্টমাৰ চাই পেলাই তেওঁলোকে কি কয় সুবিধা লয় দামটো এৰি নিদিয়ে আৰু অধিক লাভ পায় তেওঁলোকে গতিকে সেইটো সময়ত আছলতে আমাৰ মানুহবিলাকৰ কি হয় নতুন কাপোৰ বুলি মানে অধিক দামত বস্তু কিনাতকৈ অ' মানে আগতীয়াকৈ কিনিলে ভাল হয় তেতিয়া আমি পইচাখিনি বহুত মানে ক কম দামত আমি কাপোৰ কানি ল'ব পাৰো ইয়াৰ পিছতে আপোনাৰ শাক পাচলি কথা ক'বলৈ গ'লে শাক পাচলিটো মানে কি হয় প্রথম অৱস্থাত যিখিনি শাক পাচলি উলিয়াই দিয়ে সিহঁতে তেতিয়া কি কৰে অলপ মানে উৎপাদন কম থাকে তেতিয়া মানে উলিয়ালে সিহঁতে দামটো অধিক দামত বিক্ৰী কৰে যিটো বস্তু বজাৰত সাধাৰণতে বিক্ৰী কৰিব লাগে ধৰি লওক ত্রিছ টকা বা বিশ টকা দামত সেই বস্তুটো তেওঁলোকে বিক্ৰী কৰে সত্তৰ আশী টকা এনেকুৱা দামত বিশেষকৈ এতিয়া চজিনা চজিনাবিলাক তেওঁলোকে পোৱাতে চল্লিছ টকা দামত বিক্ৰী কৰি আছে কিন্তু এনে পিছত গৈ সেইটো কে জি য়ে চল্লিছ টকা হয়গৈ তেনেকুৱা সেই গেলামালৰ সামগ্ৰীবিলাক এতিয়া মাজতে তেওঁলোকে এইবিলাক মানে কিছুমান ষ্ট'কৰ মানে নাটনি দেখুৱাই পেলাই কি কৰে বৰ দাম বঢ়াই দিয়ে এতিয়া এই কেইদিনমান দেখা পাইছো নহৰু দাম অধিক অত্যাধিক মানে আপোনাৰ কি হ'ল চাৰিশ টকা কে জি কোনো কালে নুশুনা এটা দাম এই কেইদিনত বাৰু অলপ কমিছেগৈ দুশ টকা দুশ বিশ চল্লিছ পঞ্চাছ টকাত এতিয়াও বিক্ৰী কৰি আছে কিছুমানে আৰু তেনেকৈ এই আপোনাৰ তেল মিঠাতেল মিঠাতেলৰ দামো অত্যাধিক এই ইয়াত মানে কি হয় আমাৰ অসমৰ বহুত ৰ' মেটেৰিয়েলছ নোহোৱা কাৰণে এইবোৰ বস্তু বাহিৰৰ পৰা আনি পেলাই বেছি অত্যাধিক দামত বিক্ৰী কৰি আছে এনেকৈ ফাৰ্ণিচাৰ বস্তুবিলাক বাৰু ক'ব নালাগে এইবিলাক মানে তেওঁলোকে আচল দাম নজনা দোষতে বেছি বেছি দিয়ে আনিবলগীয়া হয় এতিয়া বিশেষকৈ মাছ মাংস মাছ মাংস কণী খাই বেছি ভাল পায় কিন্তু মাছ মাংস দামো মানে বহু অতি বেছি হৈ গৈছে মানুহবিলাকে নিজেই মাছ মাংস মানে প্রডাকশ্যন কৰিব নোৱাৰা কাৰণে এতিয়া গাহৰি দামো চাৰিশ চল্লিছ টকা কিলো মাছৰো তিনিশ চাৰিশ টকা কিলো কণী সাত আঠ টকা হ'লগৈ গাখীৰো আশী নব্বৈ টকা এতিয়া মানে ইমানেই বস্তুবিলাকৰ মূল্য বাঢ়ি গৈছে এই বস্তুবিলাকৰ মানে সাধাৰণ মানুহবিলাকে বজাৰ কৰিবলৈকে অসুবিধা হৈ গৈছে

অনলাইন বজাৰ মানে কি ক'ম অনলাইনৰ বজাৰত কিছুমান বস্তু ভালেই বাৰু ধৰি লওক কাপোৰ কানি কিনিবলৈ ভাল বা অন্য কিছুমান বস্তু তেনেকৈ সহজ সহজতে মানে ঘৰতে পায় আৰু মানে দামো মানে বজাৰৰ মূল্যতকৈ অলপ কমতে আহে কিছুমান কিন্তু তাতো কেতিয়াবা দেখা যায় যে অনলাইনত মানে যিটো বস্তু অনলাইন কৰা হয় সেই বস্তুটো মানে পাৰ্ফেক্ট বস্তুটো নাহিবও পাৰে মই এবাৰ জোতা এযোৰে অনলাইন কৰিছিলো কিন্তু সৰু আকৌ মানে তাক ঘূৰাই পেলাই পিছত দিলে যদিও বৰ এটা পচণ্ড নহ'লগৈ আৰু মানে নিমিলেগেই এইবোৰ মানে কি হয় ঠায়ে ঠায়ে মানে জোখ মাখ লৈ পেলাই কিনিবলৈ ভাল কাপোৰ বা হেৰি জোতা ইত্যাদিবোৰ কিন্তু এই মানে অনলাইনত সেইটোৱে প্ৰব্লেম আছে